অঁ আমি ফুৰিবলৈ গ'লে হয় পোহনীয়া জন্তুৰ প্ৰতি আৰু ফুল চুল হয় এনেকে সুৰক্ষা দি থৈ যাওঁ আমাৰ ওচৰ চুবুৰীয়া বৌ বোৱাৰী তেওঁলোক থাকে তেওঁলোকক আমি দানা পানী যোগান ধৰি থৈ যাওঁ তেওঁলোকে এই দানা পানী যোগাৰ ধৰে হয় আমাৰ গাহৰি আছে ছাগলী আছে কুকুৰা হাঁহ বিভিন্ন এনেকে পুহোঁ পাৰ চাৰও আছে তেওঁলোকক তেওঁলোকৰ এইবোৰ চাউল দিব লাগে গাহৰি দানা দিব লাগে হাঁহক দানা দিব লাগে কুকুৰাক চাউল দিব লাগে তেওঁলোকে চোৱা চিতা কৰে আৰু দানা পানীও দিয়ে আৰু ফুল ফুলনিত যাতে ছাগলী হাঁহ কুকুৰাই ইয়াৰ কোনো ধৰণৰ ক্ষতি নকৰে এই তাৰ প্ৰতিও তেওঁলোকক নবৌ আৰু বোৱাৰীহঁতক চাবলৈ কৈ থৈ যোৱা হয় আমি যি ধৰণৰ তেওঁলোকক চাবলৈ কৈ থৈ যাওঁ তেওঁলোকে সেই ধৰণৰ ধুনীয়াকৈ চোৱা চিতা কৰে আৰু প্ৰতিটো জন্তুৰ প্ৰতি তেওঁলোকে আমাতকৈ বেছিকৈ লালন পালন কৰে আৰু দানা পানী যোগান ধৰা হয় সেই দানা পানী যোগান তেওঁলোকে যেনেকৈ ধৰে সেই তেনেকৈ ধৰিলে আমাৰো আনন্দ লাগে আমিও হয়টো ফুৰিবলৈ গৈ ঘূৰি আহি ঘৰখনত চাওঁ হয় সকলো বস্তু আমি যেনেকৈ ৰাখিছিলোঁ তেনেকৈ ৰখা ৰাখিছে তেওঁলোকে আৰু ইমান ধুনীয়াকৈ তেওঁলোকে ৰখাৰ বাবে আমি তেওঁলোকক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যততো আমি গ'লে তেওঁলোকে যাতে এনেকৈ ৰাখিবৰ কাৰণে তেওঁলোকক আমি কৈছোঁ আৰু তেওঁলোকক কৈ থৈ যাওঁ আৰু তেওঁলোকে ওচৰ চুবুৰীয়াৰ আমাৰ নবৌ বোৱাৰী তেওঁলোক সকলোৱে আমাক এনেকৈ ঘৰখন চোৱা চিতা কৰি তেওঁলোকে আমাক সুৰক্ষা দিয়ে